গ্ৰামাঞ্চলৰ লোকসকলে তেওঁলোকৰ সম্প্ৰদায়িক খেলৰ গুৰুত্বৰ বিষয়ে মতামত হ'ল যে তেওঁলোকে সাধাৰণতে বিভিন্ন ধৰণৰ বিভিন্ন সময়ত তেওঁলোকে খেলা পতা দেখা যায় খেলসমূহ বিভিন্ন ধৰণৰ হয় যেনে হ'লে ক্ৰিকেট হওক ভলীবল হওক এনেকুৱা ধৰণৰ কামবিলাকত তেওঁলোকে বিভিন্ন ধৰণৰ মতামত আগবঢ়াই আহিছে সেই সেইবাবে মতামত কোৱা হয় যে গ্ৰামাঞ্চলৰ লোকসকলৰ তেওঁলোকৰ সম্প্ৰদায়িক খেলৰ বিভিন্ন মতামত আগবঢ়াই আহিছে তেওঁলোকে কয় যে সাধাৰণতে খেলবিলাক পাতিলে বিভিন্ন ধৰণৰ ল'ৰা ছোৱালীয়ে অংশগ্ৰহণৰ জৰিয়তে তেওঁলোকে সমাজৰ হিতৰ সপক্ষে কাম কৰিবলৈ উৎসাহ পায়